মই যতীন বৰাই কৈছিলোঁ মই মানে মই ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ মানে মই মানে গোলাঘাটলৈ যাবলগীয়া বিশেষ কাৰণ এটা হ'ল গতিকে তাত থাকিবলগীয়া হ'ব মানে বেছি দিন নহয় মাত্ৰ তিনিদিনমানৰ কাৰণে মানে মই তাত ভাল হোটেল পাম নেকি থাকিব পৰা খোৱা বোৱা ব্যৱস্থা থকা এনেকুৱা

মানে টাউনৰ পৰা যাব লাগিবনে নে টাউনতে হ'ব

হয় মানে চাহ তাহ আদি কৰি এনেকৈ পোৱা যাব অঁ এনেই এমাউণ্টটো কিমান হ'ব বাৰু অঁ ঠিক আছে তেনে ম হয় মই তেতিয়া কাইলৈ যোৱা কথা আছে আপোনাক লগ কৰিম তেতিয়া অঁ হ'ব ৰাখিছোঁ